মই ৰন্ধাত এঘণ্টাৰ পৰা ডেৰ ঘণ্টামান সময় অতিবাহিত কৰিব বিচাৰোঁ ৰেচিপি এটাৰ জটিলতা নজনাকৈ মই এবাৰ এটা মাংসৰ ৰেচিপি বনাবলৈ চেষ্টা কৰিছিলোঁ এটা মানে লোকেল চিকেনৰ ৰেচিপি যিটো মানে বৰ সহজ হ'ব বুলি ভাবিছিলোঁ মই সাধাৰণতে যেনেকৈ ধৰণে আমি মাংস বনাওঁ তেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছিলোঁ কিন্তু যেতিয়া মই বনাবলৈ আৰম্ভ কৰিলোঁ তেতিয়াহে গম পাইছোঁ আচলতে বস্তুটো ইমান সহজ নাছিলে তাত মাংসবোৰ এটা নিৰ্দিষ্ট জোখত কটা তাত দৈ সনা পিঁয়াজ সনা যিমান পৰিমাণত লাগে মচলা সনা মচলাবোৰ প্ৰস্তুত কৰা সেইসমূহ কৰোঁতে বহুত সময় গুচি গ'ল এই তেতিয়া মই বুজি পাইছিলোঁ যে মা এটা বস্তু ভালকৈ নজনাকৈ ইমান সহজে মানে এটা ৰেচিপি বনাব পৰা নাযায় সেই মাংসৰ ৰেচিপিটো মোৰ শেষত ভালকৈ হৈও নুঠিলগৈ মই মোৰ লগৰবোৰক পিছত ফোন কৰি কৰি সুধিলোঁ যে কেনেকৈ বনায় কি কথা সিহঁতে কৈছে তেতিয়াহে মই বুজি পাইছোঁ যে এইটো আচলতে বৰ এটা জটিল প্ৰক্ৰিয়া মাংসখিনি মেৰিনেট কৰিব লগা হৈছে তাৰ পিছতে আকৌ কম ষ্টীমত সিজাব লগা হৈছে সিজাই পেলাই তাৰ পানীটো উলিয়াই মেলি মানে বহুত দীঘল এটা প্ৰচেচ হৈ গ'লগৈ তাত পিঁয়াজবোৰ কাটিব লাগে এটা নিৰ্দিষ্ট জোখত তাত আদা নহৰু দিব লাগে এটা নিৰ্দিষ্ট পৰিমাণত দৈ লাগিছিলে মিঠা দৈ মই ল'লোঁ টেঙা দৈ সেইখিনিওতো খেলিমেলি হ'ল সেই মানে সম্পূৰ্ণ প্ৰচেচটো নজনাকেই কোনো এটা কামত আগবাঢ়িব নেলাগে বুলি মই তেতিয়াই অনুভৱ কৰিলোঁ সেই ৰেচিপিটোৱেই নামটো মই সম্পূৰ্ণকৈ পাহৰিছোঁ ৰেচিপিটোৰ নামটো কি আছিলে কিন্তু শেষত মানে এটা ভাল ৰেচিপি হৈ নুঠিলেগৈ আৰু বহুত সময়টো ল'লে মোৰ তিনি ঘণ্টা চাৰিঘণ্টামান গ'ল সেইখিনি কাম কৰি থাকোঁতে কিন্তু শেষত টেষ্টীও হৈ নুঠিলেগৈ গৈ পেলাই সেইটো মাংসৰ ৰেচিপিটোৱেই মই বনাবলৈ চেষ্টা কৰিছিলোঁ যিটোৱে মোৰ বহুত সময় লৈ ল'লে শেষত মাৰ সহায় লৈ মেলি যেনে তেনে কিবা এটা প্ৰস্তুত হ'লগৈ আৰু গৈ পেলাই খাব পৰা হ'লগৈ কিন্তু বৰ সুস্বাদো হৈ নুঠিলগৈ